প্ৰণৱ বৰা মই বিজয়ে ক'লোঁ এই বহুত দিনৰ পৰা ভাবি আছিলোঁ মই শ্বিলংলৈ যাম বুলি কিন্তু তোমাৰ যোৱা হোৱা নাই এতিয়ালৈকে পইচা পাতিৰো অসুবিধা এতিয়া সময় মিলিলে বাৰু পইচা পাতিও আছে হেৰি নহয় এতিয়া মই মানে গাড়ী কেব এখন বুক কৰিম বুলি ভাবিছিলোঁ তালে সুবিধা হোৱাকে যাবলৈ মোৰ লগত আৰু দুজন যাব তাকে মই বৰ বিশেষ এটা নেজানোঁ মানে কেবৰ কথা কেনেদৰে কি কৰিম কি নিলে ভাল হ'ব আৰু কিমান টকা ল'ব আৰু তুমি ধৰি লোৱা পুৰণা নহয় জানোঁ সেইকাৰণে তোমাক ভাবিলোঁ তোমাকে সুধি লওঁ এতিয়া কোৱাচোন কি হ'ব মানে কেনেকে কি কৰিলে ভাল হ'ব এনেও এতিয়া মানে মই বি দোধোৰ মোধোৰত পৰিছোঁ গাড়ী লৈয়ে যাওঁ নে বাইক লৈয়ে যাওঁ আৰু এতিয়া যদি ওচৰতে আছে মানে তেতিয়াহ'লে ভাল হ'ব আৰু ওচৰত ক'ৰবাত আছে নেকি এনেই কেব অ'টো ওপলব্ধ মই শ্বিলঙত দুদিন থাকিম ফুৰিম তাৰপিছতে ঘূৰি আহিম বাৰু সেইটো কাৰণেই লাগিছিলে বেলেগ বিশেষ একো নাই বাৰু তুমি যোৱা যদি লগতে ওলাবা